অঁ কওকচোন কোনে কৈছে বাৰু অঁ মই ধৰি অঁ অঁ মই ধৰিবই পৰা নাই কোৱা কোৱা ভালেই বাৰু বৰ্তমান ঘৰতে আছোঁ বাৰু কি বাৰু কোৱাচোন এই মই অলপকৈ কেইদিনমানৰ আগত কোৱা শুনিছিলোঁ দেই অহুকাণে পহুকাণে এতিয়া কিমান দূৰ কি কথা সেইটোহে নেজানো

ষ্টেট বেংকলৈ অঁ অঁ হয় নেকি কিমান দিব এতিয়া লোন প্ৰথমতে হয় নেকি ভালেই সুবিধা তেতিয়াহ'লে অঁ মই এনেই কোৱা শুনিছিলোঁ বাৰু অ' কেলৈ নূপূৰাম আকৌ ইমান ধুনীয়া সুবিধা এটা দিছে চৰকাৰে আৰু সুবিধাটো ল'ব ল'বলৈতো মন যায় ন ইমান যদি এটকাও সুত নেথাকে তুমি কৰিবা নেকি

অঁ যাম যাম যোৱা ওলাবা কোনদিনাখন যোৱা মোক খালী খবৰটো দিবা অঁ হয় নি অঁ ট্ৰেনস্প'ৰ্টতে ওলাম অঁ ভাড়াও কম ট্ৰেনস্প'ৰ্টত নেযাওঁ নেযাওঁ তুমি খালি মোক খবৰটো দিবা আৰু যোৱাৰ আগে আগে দেই অঁ অঁ হ'ব অঁ হ'ব দিয়া ভালেই ৰালো পায় খবৰটো পাই হ'ব